জীৱিকা হিচাপে মাছ মাৰা বস্তুটো বঢ়িয়া কাৰণ মাছটো মাৰোতে এটা ফু ফুৰ্ত্তিৰ কথাও থাকে লগত মাছটো মাৰিব যায় লগ সমনীয়া লগত মিলি জুলি বঢ়িয়াকৈ মাছটো ধৰি নি বজাৰত বেচিলে এনে একো পইচাৰো সেই নাথাকে নিজৰ খৰচ নাজাই আনি আনকি মাছটো বিনিময়ত আমি পইচা পাওঁ লগত লগৰ লগত এটা ফূৰ্তি হয় সেনেকৈ আমাৰ লগ লগ সমনীয়া লগত মিলা প্ৰীতি বাঢ়ে লগতে আমি মাছ বৰহী দি মাৰিব মাৰিব গ'লে তাতে বহুত এটা মজা পোৱা যায় আৰু মাছটো ধৰি আনি লগত একেলগে নিজৰ ঘৰতো খোৱা হয় আৰু আমি বেচি তাৰে লগত যি পইচা পাওঁ সেই পইচাৰে আমি নিজৰ ঘৰৰ যিখিনি লাগতীয়াল বস্তু থাকে আমাৰ সেইখিনিৰ কাৰণে আমি পইচাখিনিৰে বস্তুখিনি কিনি কিনি আনি ঘৰত চলাই নিয়াতো আমাৰ সুবিধা হয় আৰু যিখিনি মাছ ৰাখোঁ সেইখিনি মাছেদি আমি ধৰক ঘৰতো বাহিৰা খৰচ তেনেকৈ নাথাকে আৰু সেই সেইখিনি কৰিয়ে আমি ঘৰটো চলিব পাৰোঁ মাছ আমি জাল মাৰি মাৰিব পাৰোঁ চেপাই দি মাৰিব পাৰোঁ জাখৈ জাখৈ জাখৈৰে মাৰিব পাৰোঁ সেনেকৈ আমি বহুত প্ৰকাৰে চেপা তেপা এনেহেনকৈ বহুত সেই দি মাৰিব পাৰোঁ